তেৰ মাৰ্চ দুহেজাৰ চৌব্বিছ পাঁচ আগষ্ট দুহেজাৰ বাইছ সাত জুলাই দুহেজাৰ তেইছ ন আগষ্ট দুহেজাৰ তেইছ আঠ জুলাই দুহেজাৰ বাইছ